হেল্ল' হেল্ল' প্ৰিয়ংকা অ ভালে ভালে কি কয় কি কৰি আছা

অ সেইটোৱে ভাল হ'ব ন' অ অ ঠিক আছে কালি নহ'লে ওলাওঁ কৰি আহোঁগৈ

আৰু

অ আচ্ছা ঠিক আছে হ'ব ঠিক আছে কালি তেতিয়াহ'লে লগ পাম অ অহ